মই এনেই গাৰ্ডেনিং কৰি ভালেই পাওঁ বাগিচা মানে মাৰ লগত মই ৰুওঁ আৰু চোতাল আছে আমাৰ তো চোতালত আমি অলপ চলপ ফুল আছে এখন সৰুকে বাগিচা টাইপেই আছে আমাৰ

বাগিচাখন আৰু ওপৰৰখন আমি নতুনকৈ বনাইছোঁ আৰু চাদৰ ওপৰৰ বাগিচাখন গতিকে দুয়োটাই আৰু আমাৰ চোতালেই হওক বা চাদ দুটাতে আমাৰ বাগিচা আছে আৰু ফুলৰ কাম আমি কি আৰু সেয়া কৰোঁ ধৰি লওক পানী দিয়া বা সেয়া কৰা সেইটো ডেইলি ময়ে কৰোঁ ডেইলি মই ৰাতিপুৱা উঠি পানী দিওঁ আৰু ফুল আমাৰ জবাফুল আছে তাৰপিছত গোলাপ গোলাপ বহুত আছে বগা গোলাপটো আছে ৰঙা গোলাপটো আছে আৰু সেয়াই আৰু এনেকৈ আৰু কিছুমান কপৌ ফুলো আছে আমাৰ বাকী এনেকৈয়ে আৰু সৰু সুৰা কিবা কিবি আৰু ৰাখিছোঁ নতুন নতুন ফুল আমাৰ ইনডোৰ প্লেণ্টো বহুত আছে এনেকৈয়ে আৰু